আগতে আমি এই সাধুকিতাপ পঢ়িছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সাধুকিতাপ নপঢ়ে অকণো ল'ৰা ছোৱালীক পঢ়োৱা শুনাই নাই দেখোন এতিয়া আৰু মোবাইল দেখুৱাব হেৰি কৰিব সাধুকিতাপ পঢ়া ল'ৰা ছোৱালীবোৰক সেইটো কাৰণে ভাত খাওঁতেও এই মোবাইল লাগিব চাবলৈ মোবাইল দেখুৱাব ভাতখোৱা খোৱাবগৈ মোবাইল লৈ সাধু কিতাপ মানে আমি আগতে একো নলদমন ডিকি কিবাকিবি সাধুকিতাপবোৰ পাইছিলোঁ এতিয়া আৰু ল'ৰা ছোৱালী কিন্তু আৰু ক'ত আৰু ল'ৰা ছোৱালীবোৰক হেৰি পঢ়িব লাগে মই এতিয়া নপঢ়ায়ো নকৰেও মানে আজিকালি ল'ৰা ছোৱালী এই খেলা ধূলা ইটো সিটো মানে ল'ৰা ছোৱালীক মোবাইলত কিবা এটা চাবলৈ লাগিব সেইয়া চাব এই ইফালে যাব সিফালে যাব আৰু তেনেকেই মানে আজি হেৰি দিনটো পঠিয়াই দিয়ে ক'তনো সাদু সাধুকিতাপ পঢ়িব আমি আৰু আগতে ঢেৰ সাধুকিতাপ পঢ়িছিলোঁ ইটো সিটোৱে লগ খালে সাধু কথা কওঁ সাধু ইটোৱে ক'ব সিটোৱে ক'ব বা ইজনীয়েও ক'ব সাধুকথা কি কি সাধু জানা কোৱাচোন ইজনীয়ে ক'ব আমি এই ৰাতিপুৱা গধূলি লগ খালে ইজনীয়ে ফুৰিবলৈ গ'লে এই সাধু কথা কোৱা আমাৰ ভাগ আছিলে আজিকালি ল'ৰা ছোৱালীবোৰ কিন্তু সাধুকথা সেই সাধুকথা কোৱা তাৰমানে দেখা শুনা নাই বা কোৱাও দেখা নাই এনেকুৱা নিচিনা হ'লগৈ আৰু